যাতায়াতৰ আমাৰ বহুতখিনিয়ে অসুবিধা হয় বেমাৰ আজাৰ দেখুৱাবৰ অসুবিধাত আমাৰ কিছুমান মানুহ মৃত্যুমুখত পৰিবলগীয়া হয় আৰু বাহিৰৰ অঞ্চলটোত চিকিৎসালয় আছে আমি সেই চিকিৎসালয় নিবৰ কাৰণে আমি বহুতখিনি আমাৰ সময় লাগে আৰু ইমানখিনি সময়ত আমি নিব নোৱাৰ নোৱাৰাৰ দুখত প্ৰায় পোন্ধৰ বিছ কিলোমিটাৰ সময় লাগে আৰু সেই কাৰণে আমি বেমাৰী নিলেও আমাৰ এক ডেৰ ঘণ্টা সময় লাগে সেই তাৰ বাবে আমি বহুত অসুবিধা পাইছোঁ আৰু ইমানখিনিয়ে কৈ মই বক্তৃতা সামৰণি মাৰিলোঁ